অসমৰ বিভিন্ন জিলাৰ যিটো ভৌগোলিক পৰিৱেশ এই ভৌগোলিক পৰিৱেশে আমাৰ অসমৰ ইতিহাস আৰু বিকাশক যথেষ্ট পৰিমাণে গঢ় দিছে যেনেধৰণে আমাৰ উজনি অসমৰ শিৱসাগৰ জিলা এই শিৱসাগৰ জিলাত আহোমৰ ছশ বছৰীয়া ৰাজত্বকালত দিখৌ নৈৰ পাৰত যিবিলাক আহোমৰ কীৰ্তিচিহ্ন আজিও বিৰাজমান হৈ আছে সেই কীৰ্তি চিহ্নবিলাকে পুৰণি আমাৰ শিৱসাগৰ জিলাৰ আহোম ৰাজত্বকালৰ বহু চানেকি দাঙি ধৰে তাৰ ভিতৰত যেনে জয়সাগৰ পুখুৰী শিৱসাগৰ পুখুৰী জয়দৌল কাৰেংঘৰ তলাতল ঘৰ শিৱদৌল গৰখীয়া দৌল এইবিলাক হ'ল আমাৰ অসমৰ শিৱসাগৰ জিলাৰ আহোম ৰাজত্বকালৰ কিছুমান কীৰ্তিচিহ্ন সেই কীৰ্তিচিহ্নবিলাকে এতিয়াও আমাৰ অসমৰ ইতিহাসক সোঁৱৰাই দি শিৱসাগৰ জিলাখনক ইতিহাসৰ পাতত জিলিকাই ৰাখিছে ঠিক তেনেধৰণে অসমৰ এখন জিলা হ'ল মাজুলী যিখন জিলা আজি ব্ৰহ্মপুত্ৰ নদীৰ মাজত যাক পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ হিচাপে ঘোষণা কৰিছে আৰু সেইখন জিলাই হ'ল মাজুলী গতিকে এই মাজুলীয়ে আমাৰ অসমৰ ইতিহাসক বিশেষকৈ কৃষ্টি সংস্কৃতিৰ দিশত যথেষ্ট আগুৱাই যোৱাত সহায়ো কৰিছে লগতে অসমৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই যি সত্ৰীয়া সংস্কৃতি আমাৰ অসমবাসীৰ কাৰণে দান কৰি গৈছে সেই সত্ৰীয়া সংস্কৃতিবিলাক ধৰি ৰখাৰ প্ৰাণকেন্দ্ৰ হিচাপে বিশেষকৈ মাজুলী জিলাখনৰ সত্ৰ নামঘৰসমূহে আপ্ৰাণ চেষ্টা কৰি তাক জীয়াই ৰখাত সহায় কৰিছে গতিকে অসমৰ পৰিৱেশে ইতিহাস ৰচনাত সহায়ক হৈছে বুলি মই ক'ব খোজোঁ